বাগিচা চোতালত আছে আমাৰ ঘৰৰ মই নিজে পতা নাই মোৰ মায়ে পাতিছে বাগিচাত মানে বিভিন্ন প্ৰজাতিৰ ফুল আছে সেইবিলাক মানে নাম নাজানোঁ কি কি প্ৰজাতি আছে কিন্তু বহুত ভাল লাগে আৰু যেতিয়া মানে বেয়া লাগে মন চন তেতিয়া মানে বাগিচাত গৈয়ো মানে অকণমান ভাল লাগে মনটো ফুলবিলাক চাই ভাল লাগে মায়ে ফুলবিলাকৰ যত্ন লৈ থাকে সদায় যত্ন লয় আৰু ফুলবিলাক মানে কি আৰু প্ৰকৃতিৰ এটা ধুনীয়া সৃষ্টি হয় আমাৰ ফুলবিলাক বিভিন্ন ৰঙৰ ফুল আছে ফুল এনেই ইমান কামত ব্যৱহাৰ নহয় যদিও মানে দেখিয়েই ভাল লাগে বাকী গছতকৈ ফুল গছৰ প্ৰতি বেছিকেই মানুহবিলাক সোনকালেই আকৃষ্ট হয়